ৰন্ধাৰ সময়ত সাধাৰণতে জুইৰ পৰা বা বিভিন্ন ৰন্ধন গেছৰ পৰা কেৰাহীত দিওঁতে বিভিন্ন ধৰণৰ কাপোৰ ব্যৱহাৰ কৰা বা তাত তেল দিওঁতে বা বিভিন্ন ধৰণৰ পদ্ধতি বা পিয়াঁজৰ টুকুৰা তেলত দিওঁতে তেনেধৰণে সাৱধানতা অৱলম্বন কৰা হয় বিশেষকৈ জুইৰ পৰা সাৱধানতা অৱলম্বন কৰি চলা হয় আৰু ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বা বন্ধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰি চলা হয় আৰু ৰন্ধাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ যাওঁতে প্রধানভাৱে আৰু এটা দিশত গুৰুত্ব দিয়া হয় যে পৰিধান কৰা সাজ পোচাকৰ ওপৰতো গুৰুত্ব দিয়া হয় যাতে কোনোবাখিনিত জুই সৈতে বা আন কোনো হেৰিৰ সৈতে সম্প্ৰীত হ'ব লগা নহয় তেনেধৰণৰ দিশবোৰত ৰন্ধন প্ৰণালী ৰন্ধন কৰোঁতে সাৱধানতা অৱলম্বন কৰা হয়